হেল্ল' অঁ কোন আপুনি অঁ আপোনাৰ দোকান আছে নেকি কি হয় গাখীৰবিলাক পায় নেকি হয় নেকি মোৰ এখন বিয়া আছিল তাত মই বহুত কিবা কিবি মানে মিঠাই দৈ এইবিলাক লাগিছিল মিঠাইৰ দাম কেনেকুৱা

মোক মোক মানে সৰু লাগিছিল এশ আৰু ডাঙৰটো লাগিছিল এক হাজাৰ

তাৰ তাৰ কম নহয়

আপুনি এটা আপুনি এটা কাম কৰক মই যিহেতুকে বেছিকে ল'ম আপুনি কিবা এটা কমাই ল'ব

ঠিক আছে বাৰু মিঠাইটো হ'ল আৰু আপোনাৰ তাত পনীৰ পাম নেকি পনীৰৰ দাম কেনেকুৱা পনীৰটো দছ কেজি ল'ম

চাৰিশ পঞ্চাছ তাৰ তলত নোৱাৰে তাৰ তলত নোৱাৰে

হয় তিনিশকে ধৰক ঠিক আছে বাৰু আপুনি মিঠাই আৰু পনীৰৰ হেৰিটো লিখি থক আৰু আপোনাৰ তাত মই দৈ ল'ম দৈ আছেনে অঁ দ অঁ দৈয়ো লাগিব মোক একটিং একটিং মানে পোন্ধৰ কেজিমান লাগিব আৰু বিয়া বিয়া বিয়া আছে ত্ৰিছ তাৰিখে বিয়া ত্ৰিছ তাৰিখে বিয়া অঁ অঁ এশ টকা ঠিক আছে বাৰু এইখিনিও আপুনি ক্ৰীমটো দিব বাৰু পাঁচ কেজি দিব কিমানবা দাম কিমান পাঁচ কেজি অঁ অঁ এনেকে আপুনি মিলাই মই আপোনাক একেলগেও টকাটো দি দিম আপুনি হেৰি মালখিনি মোৰ ঘৰলৈ পঠাই দিব

অঁ মোৰ নাম মোৰ অঁ মই এড্ৰেছটো দিম

ঠিক আছে বাৰু ও হয় এডভান্স মই দি দিম বাৰু অঁ ঠিক আছে মই ঠিক আছে বাৰু মই দুই হাজাৰ টকা পঠাই দিম আপোনাক আপুনি মোৰ আপুনি ঠিক আছে যাম বাৰু আৰু আপোনাৰ বাকী খবৰ ভাল অঁ আছোঁ আছোঁ ভালেই আছোঁ বিয়া আহিছে মোৰ ছোৱালীৰ বিয়া এই ওচৰতে দিম

অঁ জোঁৱাই পাম ভাল লাগিছে ফূৰ্তি লাগিছে জোঁৱাই পাম সেইকাৰণে দৈ মিঠাইৰ কাৰণে মানে শুনিলোঁ আপোনাৰ দোকানত সকলো পাই ভাল সেইকাৰণে ফোন কৰিলোঁ অঁ

ঠিক আছে ৰাইজে মানে ভাল পালে মানে বিয়াত অহা মানুহবিলাকে যদি আপোনাৰ মিঠাই খাই ভাল পায় তেতিয়া নিশ্চয় মই আপোনাৰ তাতে যাম আৰু

ঠিক আছে ভাল লাগিল আপোনালোক লগত কথা পাতি অঁ ঠিক আছে নিমন্ত্ৰণ মই মই টকা দিব যাম যে তেতিয়া মই নিমন্ত্ৰণৰ পত্ৰ লৈ যাম তেতিয়া নিমন্ত্ৰণ দিম আপুনি আহিব লাগিব আপোনাৰ দৈ মিঠাই খাব লাগিব নহয় ঠিক আছে হয় ঠিক আছে ধন্যবাদ বহুত বহুত ধন্যবাদ অ'কে বাই